হেলও ছুইগী হয়নে মই এটা বস্তুৰ অৰ্ডাৰ দিছিলোঁ কিমান সময় লাগিব বাৰু আহি পাওঁতে মই এনেই এপটো চালোঁ তাত পঁচিছ মিনিট দেখুৱাইছে বাৰু তাতোকৈ অলপ সোনকালে আহিব নোৱাৰেনে বৰ বৰ ভোক লাগিছে অ' অলপ ট্ৰাই কৰকচোন